মই যেতিয়াৰ পৰা সৰু আছিলোঁ তেতিয়াৰ পৰা মই দেখি আহিছোঁ যে আমাৰ গাঁৱত আমাৰ আতাৰ মৃত্যু তিথিটো বহুত ডাঙৰকৈ উদযাপন কৰে আজিও মই দেখো যে আমাৰ দেউতাহঁতে ককাৰ মৃত্যুৰ তিথিটো আজিও বছৰ বছৰ ধৰি বহুত ভকত মাতি এতিয়াও উদযাপন কৰে গাঁৱৰ বিভিন্ন গাঁৱৰ পৰা বিভিন্ন গাঁৱৰ পৰা ভকতবিলাক আমা ভকতবিলাকক মাতি অনা হয় আৰু তেওঁলোকক নাম গীত গোৱাৰ পিছত পাল নাম ধৰাৰ পিছত তেওঁলোকক ভাত ভাত খুওঁৱা হয় আৰু তেওঁলোকক সেৱা সেৱা দি পেলাই সেৱা দিয়া হয় আৰু তেওঁলোকক শুশ্ৰূষা কৰা হয়